হয় কোনে কৈছিলে হয় কওকচোন অ হয় আপোনাক কি কিতাপ লাগিছিলে বাৰু

হয় হয় সমাজ অধ্যয়ন

অ অ হয় ন' মানে কিমান কেইখন লাগিব এখন এখন হ'লে হ'ব নেকি অ অ এটা এটা কপি ন' অ অ ঠিক আছে বাৰু হয় হয় হয় বুজিছোঁ আপুনি চিন্তাই কৰিব নালাগে আমি আমাৰ ফালৰ পৰা ডিছকাউণ্টো পাব আৰু আপোনালোকে আপুনি কিতাপখনো সোনকালে পাই যাব অ অ নিশ্চয় নিশ্চয় ঠিক আছে বাৰু দিয়ক